চহৰ আৰু গ্ৰাম্যাঞ্চলৰ স্কুলসমূহৰ বিষয়ে ব্যৱধানৰ বিষয়ে আমি ক'বলৈ গ'লে প্ৰথমতে আমি ক'ব লাগিব যে চহৰত যদি আমি চাব যাওঁ চহৰত আমি বেছিভাগ ইংৰাজী মাধ্যমৰ স্কুল দেখিবলৈ পাওঁ আৰু য'ত নেকি আমি গ্ৰাম্যাঞ্চলৰ কথা এতিয়া যদি আমি ক'বলৈ যাওঁ গ্ৰাম্যাঞ্চলত আমি বেছিভাগ অসমীয়া মেডিয়ামৰ স্কুলৰ বা অসমীয়া মাধ্যমৰ স্কুলৰ বেছিকৈ দেখিবলৈ পাওঁ আমি আৰু যদি আমি তাৰোপৰি যদি আমি চাবলৈ যাওঁ চহৰৰ স্কুলৰ অন্তঃগাঁথনি আৰু লগতে যোনখিনি গঠনমূলক পৰিস্থিতি যোনখিনি আমি দেখিবলৈ পাওঁ বহুত ভাল হয় য'ত নেকি গ্ৰাম্যাঞ্চলৰ স্কুলসমূহৰ পৰিস্থিতি আৰু আন্তঃগাঁথনি অতিকৈ অতিকৈ সহনীয় হয় গতিকে আৰু যদি আমি চাব যাওঁ চহৰ চহৰৰ যোনখিনি আমাৰ ছাত্ৰ ছাত্ৰী আমি দেখিবলৈ পাওঁ চহৰৰ অঞ্চলত বেছিভাগ আমি পাওঁ যে চহৰৰ স্কুল চহৰৰ স্কুলৰ যোনখিনি ছাত্ৰ ছাত্ৰী আছে বেছিভাগেই আমি চাবলৈ গ'লে ক'ব পাৰোঁ যে ধনী ঘৰৰ ল'ৰা ছোৱালী হয় সেইখিনিতে আমি যদি গ্ৰাম্যাঞ্চলৰ কথা চাবলৈ গয় গ্ৰাম্যাঞ্চলৰ বেছিভাগেই দুখীয়া অতি দৰিদ্ৰ পৰিয়ালৰ লোক হয় তেখেতসকল আৰু তেনেকৈ সিহঁতে দুখীয়া ঘৰৰ বুলি সিহঁতে আনকি ভাল এখন ইউনিফৰ্ম বা ভাল জোতা মোজাও নিজৰ ল'ৰা ছোৱালীক দিব নোৱাৰে সেইখিনিতে আমি চহৰৰ কথা ক'ব গ'লে চহৰৰ যোনখিনি ল'ৰা ছোৱালী আছে যোনখিনি ছাত্ৰ ছাত্ৰী আমি দেখিবলৈ পাওঁ সেই চহৰৰ ল'ৰা ছোৱালীখিনি অতিকৈ ধনী ঘৰৰ হয় বুলি ক'ব পাৰি আমি আৰু লগতে সিহঁতৰ যোনখিনি আচৰণ ব্যৱহাৰ আৰু লগতে সিহঁতৰ সাজ পোচাক গোটেইখিনি আমি চাবলৈ গ'লে সিহঁতৰ বহুত আটকধুনীয়া হয় আৰু এতিয়া আমি আৰু আৰু চলন ফুৰণৰ ক্ষেত্ৰত আৰু এতিটা যদি ক'বলৈ যাওঁ আমি যোনখিনি চহৰৰ স্কুলৰ ল'ৰা ছোৱালী আছে চহৰৰ স্কুলৰ ল'ৰা ছোৱালীখিনি গোটেই বেছিভাগে যিকোনো নিজৰ ব্যক্তিগত বাহন বা বাছত অহা যোৱা কয় সেইখিনিতে আমি গাঁৱৰ গাঁৱলীয়া স্কুলৰ বা গ্ৰাম্য স্কুলৰ কথা যদি আমি ক'বলৈ যাওঁ গ্ৰাম্য স্কুলৰ ল'ৰা ছোৱালীখিনিয়ে বেছিভাগে নিজে খোজকাঢ়ি বা চাইকেলেৰে অহা যোৱা কৰা আমি দেখিবলৈ পাওঁ গতিকে চহৰ আৰু গ্ৰাম্যাঞ্চলৰ স্কুলসমূহৰ ব্যৱধান বুলি ক'ব লাগিলে আমি বহুত ব্যৱধান বুলি ক'ব পাৰোঁ চহৰ আৰু গ্ৰাম্যাঞ্চলৰ স্কুলসমূহৰ মাজত আন্তঃগাঁঠনিৰ বহুত পাৰ্থক্য আমি দেখিবলৈ পাওঁ চহৰ আৰু ইস্কুলৰ যোনখিনি আমাৰ স্কুলৰ সাজ পোচাকৰ ক্ষেত্ৰতো আমি বহুত পাৰ্থক্য দেখিবলৈ পাওঁ চহৰ আৰু স্কুলৰ আমাৰ যোনখিনি পৰিবহণৰ ব্যৱস্থা আছে পৰিবহণৰ ব্যৱস্থাখিনিও আমি বহুত পাৰ্থক্য দেখিবলৈ পাওঁ য'ত নেকি চহৰত প্ৰত্যেকখন স্কুলতে প্ৰায় পৰিবহণৰ ব্যৱস্থা কৰি দিয়া হৈছে সেইখিনিতে গ্ৰাম্যাঞ্চলৰ ল'ৰা ছোৱালীখিনিয়ে কি কৰিবলগা হয় নিজে খোজকাঢ়ি বা নিজৰ চাইকেলেৰে পৰিবহণ কৰিবলগীয়া হয় তাৰোপৰি চহৰ আৰু গ্ৰাম্যাঞ্চলৰ স্কুলৰ আৰু বহুত কিবাকিবি পাৰ্থক্য আমি দেখিবলৈ পাওঁ সেইখিনি আমি পিছত সেইখিনি আমি এইখিনি এটা কথাৰ মাজেৰে আলোচনা কৰিব নোৱাৰোঁ